এঘাৰ হাজাৰ এশ দুই টকা পোন্ধৰ হাজাৰ পাঁচশ তেৰ টকা চৈধ্য হাজাৰ ছয়শ আঠ টকা বিশ হাজাৰ দুশ এক টকা পঁচিছ হাজাৰ চাৰিশ চাৰি টকা